মই কোনো ৰন্ধন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই যদিও ভৱিষ্যতে তেনেকুৱা প্ৰতিযোগিতা যদিহে হয় তেতিয়া মই অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰিম ইউটিউবত তেনেকৈ মোৰ কোনো ইউটিউব চেনেল নাই যদিও ভাবিছোঁ ভৱিষ্যতে এটা ইউটিউব চেনেল খুলিম বুলি কিয়নো মই ৰান্ধি ভালপাওঁ আন ইউটিউবাৰবোৰকো দেখিছোঁ তেনেকৈ ভিডিঅ' প'ষ্ট কৰা নিজৰ ডেইলী লাইফ ৰন্ধা বঢ়াৰপৰা আদি কৰি তেনেকৈ সেয়ে ময়ো ভাবিছোঁ তেনেকৈ মোৰ নিজৰ থলুৱা খাদ্য আৰু আন আন ৰেচিপি তেনেকৈ বনাই মই ইউটিউবত প'ষ্ট কৰিম